হেল্ল' অঁ পৰিৱহণ এজেঞ্চি হয়নে বাৰু অঁ কালি যে আপোনালোকৰ পৰা কেব এখন বুক কৰিছিলোঁ মই যোৰহাট টাউনলৈ যাবলৈ অঁ এতিয়া দেখোন ভাড়াটো বেছি কৈছে আগতে কালিতো পাঁচশ টকাত পাতিছিলে আপোনালোকে অঁ এতিয়া আপোনালোকেহে জানে দেই কি কৰে মই আকৌ ভাড়া বেছিকৈ দিব নোৱাৰোঁ অঁ ঠিক আছে হ'ব